হেল্ল' এইটো নিহাৰিকা ফাৰ্নিচাৰ দোকানত লাগিছেনে নে বাৰু মই টুটুমণি বৰাই কৈছোঁ কাকজান ঢাৰিগাঁৱৰ পৰা মোক এটা মোক এটা চোফাৰ দৰকাৰ হৈছিল আপোনাৰ তাত কেনেধৰণৰ চোফা পাম জনাক জনাকচোন বা অলপ অঁ বেতৰ বা হেৰি বাঁহৰ তেনেকুৱায়ে লাগিছিল আপুনি দা দামখিনি কওকচোন বাৰু

মোৰ হাতত বৰ্তমান দহ হাজাৰমান টকা আছে মানে তাৰ ভিতৰতে আৰু ল'ম বুলি ভাবিছোঁ

অঁ তেতিয়া অঁ তেতিয়া ঠিক আছে যে মই ইষ্টিলৰটোকে ল'ম বাৰু আপোনাৰ দোকান কিমান সময়ৰ পৰা কিমান সময়লৈকে খোলা থাকে অঁ তেতিয়া মই কাইলে পৰহিলৈ গৈ আছোঁ আপোনাৰ দোকানলৈ অঁ ঠিক আছে মই যোৱাৰ আগত আপোনাক ফোন কৰি ল'ম